পৰিৱেশ ভাল কৰিবলৈ হ'লে আমি প্ৰথমতে আমি নিজৰ ঘৰখন নিজেই ভাল কৰিব লাগিব তাৰ পাছত ঘৰখনৰ ওচ ঘৰখনৰ ওচৰ পাঁজাৰে থকা চুবুৰটোৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব যিধৰণে আমি ঘৰখনত যদি নিজৰ ঘৰখনৰ পৰিৱেশটো ভাল নহয় ধৰক হাই কাজিয়া বিশৃংখল সৃষ্টি হয় সেই তাৰ প্ৰতি মন মনোনিৱেশ কৰি ঘৰখনত শান্তিৰ শৃংখলা বুজা বঢ়াই নিজে শান্তি আনিব পাৰিব লাগিব তাৰ পাছতহে ওচৰ চুবুৰীয়াৰ কোনোবা যদি বৃশৃংখল অৰ্থাৎ ল'ৰা ছোৱালী বিপথে গৈ মদ পানী খায় ভুল পথে গৈ হাই কাজিয়া

ঘৰ চুবুৰীটোৰ প্ৰতি শান্তি বিনষ্ট কৰে তেতিয়া তেওঁলোকৰ প্ৰতি লক্ষ্য ৰাখি হাই কাজিয়া নকৰিবলৈ তেওঁলোকক বুজাব পাৰিব লাগিব আৰু মদ পানী খোৱালে কি হ কিমান বেয়া সেই কথাটো তেওঁলোকক বুজাব জানিব লাগিব কাৰণ এনেই বুজি মানুহক বুজাবলৈ গ'লে কোনো বুজি নালা বুজি নাপায় কাৰণ তেওঁলোকক এটা উদাহৰণ দিব লাগিব মদ পানী খোৱা আগতে যিবিলাকে মদ পানী খাই পিনি ভুল পথে গৈ ধ নিচা শক্ত হৈ নিচা এৰিব নোৱাৰা হয় সেই কথাটো তেওঁলোকক আমি ল'ৰা ছোৱালীবিলাকক ক'ব পাৰিব লাগিব যিধৰণে বেমাৰ আজাৰ বেছি হয় মদ পানী খালে মানে বয়সত গৈ পিনি তেওঁলোকে মদ এৰিব নোৱাৰি ঘৰখনত জোৰ জবৰ পইচা পইচা পাতি ভাত পানী খোৱাৰ কথা চিন্তা নকৰি মদৰ কথাকে চিন্তা কৰি পইচা লৈ পিনে মদ মদ খাবলৈকে যায় সেইবিলাকক আমি আঙুলিয়াই দেখুৱাব পাৰিব লাগিব আৰু মদ পানী খালে মানে বেমাৰত আক্ৰান্ত হৈ সোনকালে মৃত্যুৰ মুখত পৰে সেই কথাটো তেওঁলোকক আমি উদাহৰণ দি বুজাই দিব লাগিব যে আমাৰ গাঁওখনৰ ধৰক এজন মানুহৰ নাম কৰি পিনি তেওঁলোকক এই আম এই ধৰক যদুৱে মদ খাই সোনকালে মৃত্যুৰ মুখত পৰিলে সেই কথাটো তেওঁলোকক আমি বুজাই দিলে মানে এই মদ পানীৰ পৰা মদ পানী গ্ৰহণ কৰিবলৈ তেওঁলোকৰ অলপ মানে মদ পানীৰ পৰা বিৰত থাকিব আৰু আজিকালি ধৰক এক জানুৱাৰী লাষ্ট ডিচেম্বৰ তেনেকুৱা অৱস্থাত ধ ডেকা ল'ৰাবিলাকে মদ খাই পিনি ফুল স্পীডত বাইক চলাই পিনিও এক্সিডেণ্ট হৈ মৃত্যুমুখত পৰে সেইবিলাকৰ প্ৰতি তেওঁলোকক আঙুলিয়াই দি পিনি মদ পানী নাখাবলৈ সকীয়াই দিব পাৰিব লাগিব আৰু আমি ঘৰখনৰ নিজৰ চৌহদটো চাফ চিকুণ কৰি ৰাখিব পাৰিব লাগিব ঘৰখনৰ চৌহদ ভালদৰে চাফ চিকুণ হৈ থাকিলে বেমাৰ আজাৰৰ পৰা মুক্ত হ'ব পাৰি আৰু ওচৰ নিজৰ ঘৰখন যেতিয়া চাফ চিকুণ হ'ব তেতিয়া ওচৰ চুবুৰীয়া কাৰোবাৰ ঘৰত লাতেৰা পেতেৰা থাকিলে মানে এইবিলাক নকৰিবলৈ তেওঁলোকক দেখুৱাই দিব লাগিব যে এইবিলাকে এইবিলাকৰ দ্বাৰা বেমাৰ আজাৰ হয় বেমাৰ আজাৰ বৃদ্ধি হয় গতিকে নিজৰ চৌহদটো নিজে চাফ চিকুণ কৰিব লাগিব আৰু খোৱা পানী ধৰক বিশুদ্ধ পানী খাব পাৰিব লাগিব খাব লাগিব লেতেৰা পেতেৰা পানী সেৱন কৰিলে সোনকালে ৰোগে ৰোগৰ সৃষ্টি হ'ব পাৰে আৰু গৰমৰ পৰা ৰক্ষা পাবলৈ হ'লে আমি নিজৰ ঘৰৰ আশে পাশে গছপুলি ৰোপণ কৰিব লাগিব তেতিয়াহে আমি গৰমৰ পৰা উৎকত গৰমৰ পৰা শান্তি পাব পাৰিম আৰু পৰিৱেশৰ কথা আমি ইমানেই ইমানতে কয় যি মানে হৈছে আৰু